হেল্ল' হেল্ল' মই যোৰহাটৰ পৰা কৈছিলো আপুনি বাৰু অনিল মজুমদাৰ কেব ড্ৰাইভাৰ হয়নে বাৰু অঁ আমি বাৰু আপোনাৰ পৰা এখন কেব বিচাৰিছোঁ হয় আমাৰ পৰিয়ালৰ চাৰিজন মানুহ আমি যোৰহাটৰ পৰা শিৱসাগৰলৈ ফুৰিবলৈ যাম বুলি ভাবিছোঁ গতিকে যোৰহাটৰ পৰা শিৱসাগৰলৈ যাবলৈ ভাড়া কিমান প্ৰয়োজন হ'ব বাৰু অঁ তিনি হেজাৰ টকা অলপ কম হ'লে ভাল হয় নেকি অঁ ঠিক আছে বাৰু আমি পঁচিছশ টকাই দিম বাৰু অঁ হ'ব আমি শিৱসাগৰ চাম দৌলসমূহ চাম জয়সাগৰ পুখুৰী বিষ্ণু দৌল জয় দৌল আৰু পাৰিলে আমি কাৰেঙঘৰো চাই আহিম বুলি ভাবিছোঁ হয় গতিকে আমাক চাৰি জনৰ কাৰণে এখন সৰু কেব হ'লেই হ'ব হয় আমি দেওবাৰে যাম বুলি ভাবিছোঁ আমি বাৰু আপোনাক আমাৰ ঘৰৰ লোকেশ্যনটো আপোনাৰ হোৱাটছএপ নম্বৰতে দি দিম হয় আপুনি দেওবাৰৰ দিনা আঠ বজাত পাবহি বুলি ভাবিছোঁ হয় আমাক আকৌ সন্ধিয়া সময়ত আকৌ ঘৰত থৈ গ'লেহিয়ে হ'ব বাৰু অঁ ঠিক আছে বাৰু তেতিয়াহ'লে আমি সেইদিনাই যাম বুলি ঠি পৰিকল্পনা কৰিলো আপুনি নিৰ্দিষ্ট সময়ত আহিব হ'ব বাৰু ঠিক আছে ধন্যবাদ আহিব দেই